হয় মই কৰিছোঁ মই গৈয়ে থাকোঁ ট্ৰেকিঙত আৰু যোৱা বছৰ মই জুক' ভেলীলৈ গৈছিলোঁ মোৰ ফ্ৰেণ্ডচৰ গ্ৰুপ এটাৰ লগত মোৰ অভিজ্ঞতা খুব ভাল লগা আছিল জুক' ভেলীলৈ আমি উঠি গৈ আছিলোঁ খুব ওখত আচলতে জুক' ভেলী একেবাৰে যদি ভিউ পইণ্টটো চাবলৈ যোৱা হয় তেতিয়াহ'লে বহুত দূৰ ওপৰলৈ একেবাৰে হাইক কৰি ট্ৰেকিং কৰি যাব লাগে আৰু তেনেকৈ আমি গৈ আছিলোঁ গৈ থাকোঁতে এটা বি বেলেগ ধৰণৰ অনন্য অনুভৱ হৈছিলে আৰু যিহেতু যথেষ্ট ওখ আছিলে যাবলৈ দিগদাৰো হৈছিলে কিন্তু মই যিহেতু নিজে কৰি ভাল পাওঁ তেনেকৈ ট্ৰেক কৰি ভাল পাওঁ সেইকাৰণে গৈছিলোঁ ভৰি বিষাইছিল কিন্তু হ'লেও খুব ভাল লাগিছিল গৈ আৰু যেতিয়াই আমি একেবাৰে মূল যিটো ভিউ পইণ্ট হয় তাত উপস্থিত হ'লোঁগৈ সেই অনুভৱ কি যে সুন্দৰ আছিল চাৰিওফালে সেউজীয়া পাহাৰ আৰু তলত এটা ফুলৰ এখন ভেলী আছিলে ফ্লাৱাৰ ভেলী আমি ওপৰৰ পৰা সেই যেতিয়া ফুলৰ ভেলীটো দেখিছিলোঁ এনেকুৱা লগিছিল যেন কোনোবাই ৰঙা গুলপীয়া নীলা ফুলৰ এখন দলিছা তলত পাৰি থৈছে সেই অনুভৱটো মই এতিয়া ভাষাৰে বৰ্ণনা কৰিব পৰা ধৰণৰ নহয় খুব সুন্দৰ আছিল সেই অনুভৱটো অৱশ্যে ছোৱালী হিচাপে মই কিছুমান অসুবিধাৰো সন্মুখীন হৈছিলোঁ যিহেতু আমাৰ অন্যান্য কিছুমান ব্যক্তিগত শাৰীৰিক অসুবিধা থাকে তথাপিও কৰি ভাল লগা বাবেই মই এই ট্ৰেকিং কৰি ভাল পাওঁ কাৰণেই তালই গৈছিলোঁ আৰু সেই অসুবিধাবোৰ অতিক্ৰম কৰিছিলোঁ বাটত যিহেতু দুৰ্গম অঞ্চল এটা এদভেঞ্জেৰাচ এটা পৰিৱেশ তথাপিও সেই সকলোবোৰ প্ৰতিকূলতা প্ৰাকৃতিক প্ৰতিকূলতা শাৰীৰিক প্ৰতিকূলতা আৰু অন্যান্য কিছুমান সামাজিক প্ৰতিকূলতা নেওচি যেতিয়া জুক' ভেলীৰ একেবাৰে মূল ভিউ পইণ্টত উপস্থিত হৈছিলোঁগৈ সেই অনুভৱটো খুব ধুনীয়া আছিল আৰু সেইদিনা আমি আছিলোঁ তম্বুত আমি গৈছিলোঁ আঠজনীয়া এটা দল আৰু সকলোৰে কাৰণে সুকীয়া সুকীয়া তম্বু আছিল আমি যেতিয়া যেতিয়া পাহাৰৰ সমতলত যেতিয়া তম্বু তৰি লৈ থাকিবলৈ লৈছিলোঁ আগতে কেতিয়াও তম্বুত থকা নাছিলোঁ সেয়া প্ৰথম অভিজ্ঞতা তম্বুত থকাৰ খুব ভাল লগা আছিল অভিজ্ঞতাটো কিন্তু ভয় লগাও আছিল ৰাতি যেতিয়া হ'ল আমি তম্বুৰ সন্মুখতে একুৰা ডাঙৰকৈ জুই জ্বলাইছিলোঁ আৰু জুইৰ কাষতে বহি আমি বিভিন্ন কথা পাতিছিলোঁ তাৰ পাছত মোৰ লগৰ এজনে গীটাৰ লৈ গৈছিল তেখেতে গীটাৰত গান বজাইছিল মই গান গাইছিলোঁ সেইখিনি সময়ত মোৰ এটা ৰবীন্দ সংগীত খুব মনলৈ আহিছিল সেই ৰবীন্দ সংগীত মই গাইছিলোঁ আৰু তেওঁলোকে গীটাৰ বজাইছিল বিভিন্ন ধৰণৰ আড্ডা আলোচনা গানৰ মজলিছ বহিছিল ৰাতি আৰু যেতিয়া আমি আচলতে এখন নৈ আছিল তাৰ চা কাষতে সেই আমি যোন যিখিনি ঠাইত আমি তম্বু পাতিছিলোঁ সেই তম্বুখিনিৰ পাৰতে একেবাৰে চাইদতে এখন নদী আছিল আৰু নদীখনৰ শব্দ ৰাতিৰ নিৰ্জনতাৰো এটা শব্দ থাকে সেই শব্দটো মিলি এটা অদ্ভুত ধুনীয়া আৰু ভয় লগা পৰিৱেশ এটাৰ সৃষ্টি হৈছিল খুব ঠাণ্ডাও লাগিছিল ভালোঁ লাগিছিল কিন্তু হ'লেও ঠাণ্ডা লাগিছিল আৰু যেতিয়া আমি ৰাতি তম্বুৰ ভিতৰত শুবলৈ আহিলোঁ তেতিয়া তাৰমানে একেবাৰে ওচৰতে কাষতে এনেকুৱা লাগিছিল কৰ'বাত শিয়ালে চিঞৰি আছে মানে হোৱা দি আছে তাৰ পাছত ইফালে নদীৰ ৰাতি নদীৰ কেনেকুৱা শব্দ হয় একেবাৰে মানে ৰাতিৰ নদীৰ কুলুকুলু শব্দটো বৰ ভয়ংকৰ হৈ পৰে আৰু সেই নদীৰ ভয়ংকৰ শব্দ বতাহৰ হো হোৱনি আৰু শিয়ালৰ হোৱা গোটেইখিনি মিলি মোৰ ইমান ভয় লাগিছিল যে মানে মোৰ ৰাতিতো টোপনিয়ে নাহিল কিন্তু অভিজ্ঞতাটো মানে এটা বৰ বেলেগ ধৰণৰ মিশ্ৰিত অভিজ্ঞতা ভাল লগাও ভয় লগাও সাংঘাটিক ধৰণৰ এটা অভিজ্ঞতা হৈছিল আৰু ভাল লাগিছিল অভিজ্ঞতাটো তম্বুত থকাৰ বহুত বেলেগ ভালোঁ লাগে তম্বুত থাকি কিন্তু কিছুমান অসুবিধাও হয় ধৰক বাথৰুম চাথৰুমৰ অসুবিধা হয় বাথৰুম চাথৰুমবোৰ যিহেতু সকলোৱে ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ খুব চাফ চিকুণ বাথৰুম পোৱা নাযায় তম্বুত থকা গ'লে কিছুমান কথাত মিলাব লগা হয় এডজাষ্ট কৰিব লগা হয় তথাপি ভাল লগা আছিল অনুভৱ অভিজ্ঞতা অনুভৱ খুব ভাল লগা আছিল